হেল্ল' দাদা মই দীঘলা গাঁৱৰ পৰা কৈছিলোঁ এইখন তৃপ্তি ৰেষ্টুৰেণ্ট হয় নহয় বাৰু হয় ৰেষ্টুৰেণ্টখন তৃপ্তিয়েই নহয় জানো হয় আচলতে আপোনালোকৰ ৰেষ্টুৰেণ্টত বাৰু কি কি জুচৰ আইটেম আছে হয় আৰু যদি আপোনালোকে মিল্কশ্ৱেক আৰু ক'ক ইত্যাদিবোৰ ৰাখে নেকি যদি ৰাখে মোক আচলতে লাগিছিলে আজি মোৰ এটা পাৰ্টি আছে বাৰ্থডে' পাৰ্টি এটা আছে তাৰ কাৰণে বিছজন অতিথি আহিব তেওঁলোকৰ কাৰণে লাগিছিলে হয় যদি আপোনালোকৰ জুচৰ আইটেম আছে তেতিয়াহ'লে কি কি আছে মোক জনাবচোন অনুগ্ৰহ কৰি যদি এইটো সময়ত আপোনালোকৰ কমলাৰ জুচ আছে নেকি দহটা মোক কমলাৰ জুচ লাগিছিলে বাকী পাঁচটা মোক ক'ক লাগিছিলে আৰু পাঁচটা মিল্কশ্ৱেক লাগিছিলে কিমান হ'ব বাৰু প্ৰাইছটো যদি আপুনি অকণমান কমাই পাৰিব নেকি দিবলৈ আৰু লগতে আপোনালোকৰ কিবা খাদ্য হ'ব নেকি এই ধৰক বাৰ্গাৰ পিজ্জা ইত্যাদিবোৰ ক'কৰ লগত আমাক আচলতে পিজ্জাও লাগিছিলে হয় আৰু পিজ্জা আচলতে আপোনাৰ দহটা পিজ্জা লাগিছিলে হয় বাকীকেইটা বাৰ্গাৰ কৰি দিলেই হ'ব কিমানখিনি এষ্টিমেট হ'ব বাৰু বিলখিনি মই যদি গুগুল পে'তে কৰি দিওঁ হ'ব নহয় আচলতে মোক বাৰ বজাৰ ভিতৰতে লাগিছিলে আপোনলোকে যদি ডেলিভাৰী আপোনালোকৰ আছে তেতিয়াহ'লে আপোনালোকে দিব পাৰে ঠিক আছে দাদা ধন্যবাদ